অঁ বাইদেউ ভালে আছে এই আপোনাৰ কাপোৰৰ দোকান নাই জানো এই মোক কাপোৰ দুযোৰমান লাগিছিল আজি আবেলি আপুনি থাকিব নে কেইটা কেইটা বজালৈকে থাকিব আপুনি অঁ চাৰিটা লৈকে তেতিয়াহ'লে মই কাইলৈ যাম ন আজিতো চাৰি মই চাৰিটা বজাৰ পিছত হে যাব পাৰিম ইমান ৰ'দ ৰ'দ যে যাবলৈ বেয়া লাগিছে ওলাই সেইকাৰণে হেৰি আপোনাৰ এনেই কাপোৰ পাটৰ কাপোৰ ৰাখে নে আপুনি মোক এই মোৰ ভণ্টিজনীৰ বিয়া মানে বিয়াৰ কাৰণে হেৰি এযোৰ লাগিছিল মেইন চেট এযোৰ লাগিছিল আৰু দুযোৰমান তেনেকৈ কাপোৰ এই তেনেকৈ লাগিছিল আপোনাৰ তাত এভেইলেবল হ'ব নে এতিয়া অঁ অৰ্ডাৰো ৰাখে অৰ্ডাৰো কৰে ন অঁ মোৰ মানে আচলতে বেছি সময় নাই ধৰক আৰু এক দেৰ মাহৰ ভিতৰত মই বহুত জেগাত কথা পাতিলোঁ কৈছে মানে ইমান সোনকালে বনাই দিব নোৱাৰোঁ বুলি সেইকাৰণে মই ভবিলোঁ আপোনাৰ ওচৰত যাওঁ এবাৰ বুলি আপোনাৰ নম্বৰটো দিলে সোনকালে কৰি দিয়ে বুলি ক'লে আৰু অঁ অঁ অঁ আৰু হেৰি এই কটন অলপ কম দামৰ ছয়শ সাতশ টকীয়া তেনেকুৱা কাপোৰবোৰ পোৱা যাবনে অঁ মানে সেই ছয়শ সাতশ টকাৰ দুযোৰমান লাগে এই জানে নহয় বিয়াৰ নামত কিমান কি থাকে নহয় অঁ সেই দিবলৈ লাগে গিফ্ট দিবলৈ লাগে তেনেকুৱা যদি আপুনি যোগাৰ কৰি দিব পাৰে ব্যৱস্থা কৰি দিব পাৰে মই আপোনাৰ পৰাই গোটেই বজাৰখিনি কৰিলোহেঁতেন যত যি লাগে অঁ যোগাৰ কৰি দিব ন এই পাটৰ গামোচাবিলাক কেনেকৈ বাৰু বাইদেউ